দৌৰা সময়ত আমি ৰাতিপুৱা গান শুনিবলৈ সিমান চেষ্টা নকৰোঁ যিহেতু ৰাতিপুৱা শুই উঠি আমি স্বাস্থ্যৰ কাৰণে অলপ দৌৰিব লাগে বা বৰ জোৰেৰে দৌৰি নগ'লেও অলপ লাহে লাহে খোজ কাঢ়ি মানুহৰ স্বাস্থ্য কাৰণত মানুহ সদায় সোনকালে পোৱাতে উঠি অলপ ৰাস্তালৈ ওলাই গৈ অলপ দৌৰিব লাগে কাৰণ আমাৰ শুৱা ঠাইত ৰাতি আমাৰ সীৰা উপ সীৰাবোৰ বহুত জৰহ টাইপৰ হৈ থাকে আৰু সেইবোৰ আমি ষ্ট্ৰং কৰি উঠাব কাৰণে আমি দৌৰিব লাগে আৰু লগতে তেজো চলাচলৰ কাৰণে দৌৰিলে পোৱাতে ভাল হয় আৰু দৌৰিলে মানুহৰ এক নম্বৰ কাৰণত বেমাৰ আজাৰৰ পৰাও মানুহ বহু মুক্ত পাব পাৰে কাৰণ তেজ

ৰানিঙত বা চলাচলত দৌৰি থাকিলে সহায় হয় সেইবিলাক কাৰণবশতঃ মানুহৰ দৌৰিব লাগে দৌৰিবলৈ হ'লে মানুহৰ মন সদায় ভাল থাকে খাবলৈ ব'বলৈ হজম কাৰ্যত সহায় কৰে তেজ চলাচলত সহায় হয় গতিকে এনেবোৰ কাৰণত মানুহ ৰাতিপুৱা শুই উঠি দৌৰা আৰম্ভ কৰিলে ভাল হয় লগৰ লগতে আপোনাৰ স্বাস্থ্য কাৰণে দৌৰিব লাগে দৌৰি থাকিলে মানুহৰ সদায় ৰাতিপুৱা খালী দৌৰিব লাগে আৰু গধূলি টাইমত যেতিয়া ঠাণ্ডা পৰে তেতিয়াও মানুহ দৌৰিব লাগে কেতিয়াবা মানুহক পোৱাতে শুই উঠি ৰাস্তাত নদৰিলেও ধৰক খেতিপথাৰ লৈ হাল বাবলৈ গ'লেও এটা দৌৰা নিচিনাই এটা স্বাস্থ্যৰ কাৰণে ভাল বা এনেকৈ ধৰক আপোনাৰ যিকোনো কামৰ কাৰণেও মানুহ দৌৰা দৌৰি কৰি ব লগা হয় গতিকে দৌৰে আমাক স্বাস্থ্যৰ কাৰণে বহুত সহায় কৰে লগতে আমাৰ যিবিলাক খাদ্য আমি খাওঁ সেইবিলাক হজম কাৰ্যটো সহায় কৰে আৰু গাৰ পৰা দৌৰিলে আপোনাক ঘাম ওলায় ঘামৰ পৰাও মানুহৰ ঘাম জমা হৈ থাকিলে মানুহৰ বহুত বেমাৰ হয় যিহেতুকে আমাৰ টক্চিনবিলাক যেতিয়া আমি দৌৰোঁ যেতিয়া আমি ঘামোঁ আমাৰ দেহাৰ পৰা টক্চিন যায় টক্চিন ওলায় সেই টকচিনবোৰ ভিতৰত জমা হৈ থাকিলে সেই টক্চিনৰ পৰা আমাৰ বহুত বেমাৰ আজাৰ হোৱা সংকাৰ থাকে সেয়েহে আমি সেইবিলাকৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে ৰাতিপুৱা বিচনাৰ পৰা সোনকালে উঠি অলপ দৌৰি নিজৰ স্বাস্থ্যৰ কথাটো ভাবিব লাগে আৰু আমাৰ এতিয়া বৰ্তমান যথেষ্ট বয়সো হৈছে কিন্তু ৰাতিপুৱা আমি খুব সোনকালে উঠি দৌৰি নিজৰ স্বাস্থ্য ভাল ৰাখিবৰ কাৰণে আমি যত্ন কৰিব লাগে সেয়েহে আমি সদায় দৌৰা কথাটো ভাবিব লাগে আৰু দৌৰি থাকোতে আমাৰ কেতিয়াবা কিছুমান কথা মনলৈও আহে যিহেতু সংগীত মোৰ প্ৰিয় নহ'লেও মই কেতিয়াবা ডক্টৰ ভূপেনদাৰ

শুনো যিহেতু দৌৰি থাকোতে কেতিয়াবা কোনোবা এজনে হয়তো ডাঙৰ মোবাইল লৈ ডক্টৰ ভূপেনদাৰ গান হওক বা যেনেকৈ ধৰক আপোনাৰ আপোনাৰ যিবিলাক ধ ওচৰৰ গান বৰগীতেই হওক বা এনেকুৱা ধৰণৰ সংগীতবিলাকো কেতিয়াবা শুনা যায় যিহেতু নিজৰ হাতত নিজেও তেনেকৈ গান শুনাটো অভ্যাস নাই যদিও গানটো আমি তেনেধৰণৰ দৌৰি থাকোঁতে নুশুনো যিহেতু আমি দৌৰি থাকোঁতে অকল দৌৰা কথাহে ভাবোঁ তেনেকৈ নিজৰ লক্ষ্য স্থানত উপনীত হওঁ এই হ'ল দৌৰাৰ একমাত্ৰ লক্ষ্য বিশেষকৈ স্বাস্থ্য হজম কৰাত কাৰ্যসূচীত সহায় কৰা আৰু তেজ চলাচলত সহায় কৰা আৰু দৌৰি থাকিলে মানুহৰ স্বাস্থ্য ভাল মন ফূৰ্তি থাকে এনেবোৰ কাৰণত আপোনাৰ ৰাতিপুৱা শুই উঠি দৌৰিব লাগে মানুহ দৌৰা সময়ত আমি এটা কথা ভাবোঁ যিহেতু দৌৰাৰ পিছত আমি কি কৰিম সময় দৌৰাৰ পিছত আমি আহি ঘৰত কিবা এটা খাই বৈ যেনে ধৰক পথাৰলৈ যোৱা যেনে কিছুমান কাম কৰা বা তেওঁলোকে অফিচিয়েল লোক অফিচলৈ যোৱা যিসকলে অফিচত চাকৰি কৰে সেই সকলো ৰাতিপুৱা বহু দৌৰা মেলা কাৰ্যত লিপ্ত থাকে তেওঁলোকেও সেই সময়ত দৌৰা কথাই ভাবে বা আমিও তেনেধৰণৰ দৌৰা কথাই ভাবোঁ গতিকে গতিকে এনেকৈ দৌৰিলে মানুহৰ জীৱনত স্বাস্থ্য ভাল থকাৰ লগতেই বেমাৰ আজাৰ পৰা মুক্তি পোৱা যায়

আৰু লগতে আমাৰ কিছুমান বস্তু আমি দৌৰি থাকোতে পাওঁ কিছুমান বস্তু মানে আমি যেনেধৰণৰ এটা ৰাতিপুৱা শুই উঠি দৌৰি থাকোঁতে আপোনাৰ গাৰ পৰা টক্চিন ওলাই যোৱাৰ পিছত আমাৰ দেহাটো খুব ফ্ৰী হৈ যায় তাৰপৰা আমি এটা নতুন কিবা এটা পোৱা যায় কিবা এটা আশা যেনেকৈ স্বাস্থ্য মনটো বিৰাট ফ্ৰী হৈ যায় তেনেধৰণৰ কিছুমান আমি ভাবোঁ আৰু দৌৰা কথা হ'ল নিজৰ স্বাস্থ্য ভালে থকা আৰু লগতে মন ভাল থাক দৌৰা পিছত আমি কিবা এটাক ঘৰত আহি কিবা খাই বৈ যেনেধৰণৰ আপোনাৰ ক'ৰবাত যাব লাগে তেতিয়া যাবই লাগিব যিহেতু আমাৰ পথাৰত খেতিয়ক আমি খেতিয়কৰ কাম কৰিবলৈ যাম বা কোনোবা হাজিৰা কৰে হাজিৰালৈ যাব বা কোনোবা চাকৰি কৰে চাকৰিলৈ যাব গতিকে আমি নিজৰ নিজৰ কামৰ কথাটো ভাবোঁ দৌৰাৰ পিছতটো আৰু আমি বিশেষ গোটেই দিনটো আমি দৌৰিয়েটো থাকিলে আমাৰ অসুবিধা আহিব যিহেতু স্বাস্থ্যকো আমি চাব লাগিব আমি ওৱান টাইম যেনে ৰাতিপুৱা টু টাইম যেনেকৈ ৰাতিপুৱা আৰু গধূলি আমি দৌৰি থাকোঁ আৰু দৌৰাই হ'ল মানুহৰ জীৱনত এক নম্বৰ ভাল সুস্বাস্থ্য ঘূৰাই পোৱা যায় গতিকে দৌৰে আমাক এটা কথা শিকাইছে যিহেতু এটা সুস্বাস্থ্য সুজ্ঞান আমি ঘূৰাই পাওঁ গতিকে কামতো আমাৰ সহায় হয় যিহেতু মন ভাল থাকে ফ্ৰী থাকে গাত টক্চিন নাথাকে টক্চিনখিনি প্ৰায় বা দৌৰৰ ঘামৰ বলত টক্চিনটো আমাৰ দেহৰ পৰা প্ৰায়ে উলিয়াই দিয়ে সেয়েহে আমাৰ মনটো মন খুব ভাল থাকে দৌৰে আমাক যথেষ্ট স্বাস্থ্য সু বৃদ্ধি কৰা আৰু লগতে মনৰ দ্ৰুত প্ৰগতিত নিজৰ উন্নতি কথা ভাবে তে এনেকৈ আমি কামত মনোনিৱেশ কৰিব বা কামত আমি নিজকেই অগ্ৰগতি লাভ কৰিবলৈ হ'লে আমি ৰাতিপুৱা দৌৰা আৰু লগতেই আমি ভাল কথা চিন্তা কৰা স্বাস্থ্যই হওক বা আপোনাৰ খোৱা বোৱা পৰা ধৰি সকলোবিলাক আপোনাৰ দৌৰি থাকিলে আপোনাৰ ভোকটো বেছি লাগে স্বাস্থ্যও ভাল থাকে সেয়েহে আমাক দৌৰে জীৱনত মনক ভাল এটা ধৰক ভাল কিবাও এটা সময় দিয়ে যে আমি জীৱনত যিকোনো কাম কৰিবলৈ হ'লেও দৌৰিব লাগিব কোনো এটা কাম সহজে হৈ নুঠিলে সেই কামটোৰ কাৰণেও তেনেকৈ বহু বাৰ দৌৰি থাকিব লাগে যেনে অফিচৰ কোনোবা এটা কামত কিবা এটা পাবলৈ কেইবাবাৰো হয়তো বহুবাৰ যোৱাৰ পিছত দৌৰাৰ পিছত সেই কামটো এদিন হৈ উঠে ঠিক তেনেকৈ আমাৰ দৌৰি ৰাতিপুৱা দৌৰি থাকিলেও আমাৰ স্বাস্থ্য বা খোৱা আমাৰ খাদ্য যিবিলাক হজম হোৱা কাৰ্যসূচীটো সহায় কৰিব মন ভালে থাকিব গতিকে আমাৰ বয়সৰ অনুযায়ী আমি এতিয়া ৰাতিপুৱা আৰু গধূলি দুই টাইম নিজৰ দেহা বা নিজৰ স্বাস্থ্য

কাৰণে আমি ভাবিয়ে ৰাতিপুৱা আৰু গধূলি দৌৰিব লাগে সেয়হে আমি আজি এই প্রশ্নটিত আমি নথৈ সুখী যিহেতু আমি দৌৰা সময়ত যিখিনি আমি পাওঁ যেনে সোনকালে আপোনাৰ যিখিনি হাৱা মৌচুমী হাৱা ৰাতিপুৱা হাৱা ওলাই থাকে সেইখিনিও খাব পাৰি আৰু ভিন ভিন মানুহৰ ৰাস্তাত দৌৰি থাকে সকলোবিলাকক লগ পোৱা যায় ভাল মানুহ বেয়া মানুহ সকলোবিলাক ৰাস্তাতে দেখা যায় সেয়েহে ৰাতিপুৱা সোনকালে মানুহৰ স্বাস্থ্য কথা ভাবিয়েই আমি ৰাতিপুৱা গধূলি দুই টাইম আমি অলপ দৌৰিব লাগে গতিকে দৌৰা হ'ল মানুহে এক নম্বৰ স্বাস্থ্যৰ কাৰণে ভাল গতিকে এইখিনিয়ে আছিল আজি মোৰ মন্তব্য